অঁ আপুনি সেই ষ্টেট বেংকৰ গোলাঘাট শাখাৰ পৰিচালিকা মহোদয় হয় নে বাৰু

একাউন্ট এটা খুলিব লাগে সেই একাউন্টটো খুলিব কাৰণে কি কি প্ৰয়োজন হ'ব ডকুমেন্টছ সেইটো কাৰণে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ মই খুলিমে এতিয়া ৰিচেন্ট খুলিমে আৰু মানে হয় হয় এই দহটা বজাত নহয় জানো মই ডকুমেন্টছ আপোনাক কি কি দিব লাগিব অঁ সেইকেটা দিব লাগিব ন' আৰু ইনে এতিয়া একাউন্ট অপেনিংৰ কাৰণে কিমান দিব লাগিব পইছা হিচাপত মই এতিয়া ছেভিংছ হ'ব অঁ সুবিধাখিনি অকণমাণ জনাই দিয়কচোন অঁ চেক বুক ফেচিলিটিটো বাৰু লাগে বাৰু মোক চেক বুক ফেচিলিটিটোৱে লাগিব অঁ তাৰ পিছত এই ডকুমেন্টছ কিটা আপুনি ক'লে বাৰু তাৰ উপৰি আৰু কিবা একোটো প্ৰয়োজন নহয় নহয় জানো অঁ অহাকালিলৈ আপুনি আহিব নহয় অফিচলৈ চা বাইদেউ

অঁ ঠিক আছে বাৰু